হয় ছাৰ এইটো জি এছ টি হেল্পলাইন নাম্বৰত লাগিছেনে হয় মানে মোৰ এজন মানে উদ্যোগ প্ৰতি আৰু মই ইতিমধ্যে মানে জি এছ টি পঞ্জীয়নৰ বাবে আবেদন কৰিছিলোঁ গতিকে মই জানিব বিচাৰোঁ তাত কামবিলাক কিমান আগবাঢ়িছে পঞ্জীয়নৰ কামবিলাক যিহেতু মই নতুনকৈও বহুত ব্যৱসায় পাতি আৰম্ভ কৰিছোঁ আৰু মোৰ কামবিলাক মানে বৰ্তমান ৰখি আছে সেইবাবে মানে মই জানিবলৈ ফোন কৰিছিলোঁ যে পঞ্জীয়নৰ কামবিলাক কিমান অনুমোদিত হৈছে কি হৈছে মানে তাৰ বিষয়ে অকণমান জনাব পাৰিব নেকি বাৰু